আপুনি টেপৰ পানী পায়নে টেপৰ পানী পাওঁ টেপৰ পানী পালে আপোনাৰ জীৱনটো কেনেকৈ বেলেগ হয় বা হ'ব পানী পৰিষ্কাৰেই নে আপুনি টেপৰ পানী পায়নে আমি টেপৰ পানী পাওঁ টেপৰ পানী পালে আমাৰ বেছি লাভ বেছি নহয় লোকচান বেছি হয় টেপৰ পানীটো টাইম টু টাইম আহে টাইম টু টাইম আহিলে আমি বহুত ধৰণৰ কাম পেলাই থ'ব লগা হয় বা জমা কৰি ৰাখিব লগা হয় বা টাইমত কোনো আমাক ধৰি লওক কোনো এটা টাইম সময়ত আমাৰ কাম কাপোৰ ধুব বাচন ধুব নোলায় যেতিয়াই তেতিয়াই ওলাই যাব পাৰে সেই যেতিয়াই তেতিয়াই আমি এ পানী টেপৰ পানীটো মানে নাপাওঁ টেপৰ পানীটো নাপালে আমাৰ বহুত সময়টো আমাৰ বহুত লোকচান হয় সময়ত আমি সময়ত পানীটো সোমাওক বুলি আমি ৰখি থাকিব লাগে টেপৰ পানী পালে বেছি

টেপৰ পানী পালে মানে টেপৰ পানী পালে আমাৰ বেছি লাভ অলপ লাভ হয় নহয় বুলি নকওঁ অলপ লাভ হয় টেপৰ পানী পালে আমি আকৌ দেহাটো লৰচৰ নকৰাকৈ আমি পানী নোলোৱাকৈ আমি জাষ্ট পকাই দিলে পানীটো ওলায় আমি গা পা ধুব পাৰিম কিন্তু যেতিয়া মন যায় তেতিয়া গা ধুব নাপাওঁ ক'ৰবাত যাবলগীয়া হ'ল গাটো তিয়াই গ'লে ভাল লাগে আমাৰ সেইটো আমি নাপাম টেপৰ পানী পালে আৰু টেপৰ পানী পালে আমাৰ শৰীৰৰ ফালে যেতিয়া কল এটা আহিছে পানী উলিয়াও আমাৰ দেহাটো এক্সেছাইজ হয় কিমান ভাল হয় কিন্তু টেপৰ পানীটো টেপৰ পানীটো জমা হৈ থাকে সেইটো পৰিষ্কাৰ বেছি কম হয় ফিল্টাৰ সিহঁতে কৰে কিন্তু পাইপৰ ভিতৰততো ফিল্টাৰতো নকৰে আৰু যেতিয়া পানীটো ওলায় পানীটো হাজাৰ পৰিষ্কাৰ কৰিলেও পানীটোৰ ভিতৰত এটা বিজল থাকে সেই বিজলটো পাইপত লাগি লাগি লাগি লাগি এটা চামনি হোৱাৰ দৰে হৈ যায় সেইটো পাইপৰ ভিতৰত সেইটো ডিষ্টিল নাথাকে হ'লে সেই পানীটো যেতিয়া সেই চামনিৰ মাজেদি আহিব অলপ অলপতো সিহঁতৰ লগতে বিজলটো আহিব বেছি ভাল নহয় ক'লা পানীটো সদায় যেতিয়া মন যাই তেতিয়াই সেইখিনি বেছি ইউজ কৰিব পাৰি বেছি বেছি ব্যৱহাৰ কৰিব পাৰিম কলৰ পানীটো আমি বেছি ব্যৱহাৰ কৰিলে কলটো বেছি ব্যৱহাৰ কৰিলে পানীটো বেছি খৰচ হ'লে বেছিকৈ ভালকৈ ওলায় যোন যিটো যিয়ে কোনো এটা বস্তুৱে হওক বেছিকৈ ব্যৱহাৰ কৰিলে তাৰ বস্তুটো ভাল হয় কিন্তু টেপৰ পানীটো নহয় টেপৰ পানীটো ব্যৱহাৰ কৰিলে এটা ভাল হয় যে পানীটো আমি বেছি এটা মানে এটা ধৰি লওক আমাৰ এতিয়া ধৰি লওক আমাৰ সেইটো মধ্যমত এটা হেৰি হয় এতিয়া ধৰি লওক আমাৰ যিখিনি লাগে আমি সেইখিনিয়ে ব্যৱহাৰ কৰিব পাৰিম টেপৰ পানী বেছি পানী পেলোৱা নাযায় বেছি পানী এনেই পেলনী নাযাব পানীটো আমাৰ বেছি জমা হৈ থাকিব পানী বেছি খৰচ কৰি বহুত ধৰণৰ আ প পৰিৱেশ বিনষ্ট হয় বেছিকৈ খেতিত বেছিকৈয়ো পানী নালাগে কমকৈয়ো পানী নালাগে তাত লিমিটত লাগে তাত পানীটো ওলাইতো যাব লাগিব কোনোবাফালে সবৰে ঘৰত যেতিয়া বেছিকৈ পানী ব্যৱহাৰ হয় তেতিয়া নলগোৱাকৈ ঘৰ কলৰ পানী মটৰৰ পানী ধৰি লওক লগাই থাকিলে লগাই থাকিলে পানী বেছিকৈ ব্যৱহাৰ হয় বেছিকৈ ব্যৱহাৰ হ'লে বেছিকৈ পানীটো বাহিৰত পৰিৱেশৰ ওপৰত প্ৰভাৱ পৰাৰ লগে লগে আমাৰ খেতিবোৰো নষ্ট হ'ব বেছিকৈ লেতেৰা হ'ব কাৰণ পানীটো ওলাই যাবলৈ এটা পথ বা এটা ৰাস্তা লাগিল সেইটো নাথাকিলে আমাৰ লোকচান হ'ব আৰু কলৰ পানীটো পৰিষ্কাৰ নহয় কলৰ পানীটো কিন্তু আ ফিল্টাৰ কৰি লগালগ আমি আৰু তাক ডিষ্টিল ৰাখিব পাৰি যে ভিতৰত কি মল আছে চাফ কৰি পেলাই ফিল্টাৰ কৰি পানীটো টেপৰ পানীত আমি সেইটো কৰিব নোৱাৰোঁ টেপৰ পানী বহুত দিন টেপৰ পানী ধৰি লওক বহুতে হেৰি ন বহুতে ধৰি লওক টেপৰ পানীটো টেপৰ পানীটো বহুতে সেই ব্যৱহাৰ নকৰে তিনদিনলৈকে সেই পানীটো থাকিলে সেই পানীটো থাকি যায় সেই তাতে বিজল এটা হয় যায় সেইটো হ'লে আমাৰ বহুত আমাৰ দেহৰো ক্ষতি হ'ব কিন্তু টেপৰ পানী এটাই ভাল হয় যে আমাৰ পানীটো বেছি পেলনাদায়ক নহয় বেছি লিমিটত মানে এটা আমি আমাৰ এটা মিডিয়ামত এটা পানীটো মানে ব্যৱহাৰ কৰিব পাৰি বেছি নহয় সেইটোৱে ভাল হয় বাকী টেপৰ পানী ইমানো ভাল নহয় লিমিট এটা মানে এটা মাজতে বজাই ৰাখিবলৈ বেছি পেলনীয়া নহয় সেইটো ভাল এটা ভাল আছে আৰু ভাল এটা বেয়াও আছে কি পৰিষ্কাৰটো বেছি নহয় আৰু পাইপৰ ভিতৰত বিজলুৱাটো দেখা নাপাওঁ টেপৰ পানীটো সেইটো কাৰণে আমাৰ বেছি হেৰি হয় আৰু সৰু থাকিলে আমাৰ সময়টো আমাৰ বেছি ওলাব যেতিয়া মন যায় তেতিয়া আমি বাচন ধুম কাপোৰ ধুম কামবোৰ কৰিব পাৰিম কৰিব পাৰিলে আমাৰ সময়টো ওলাই যাব টেপৰ পানীটো আমি তাক ৰখি থাকিলে টেপৰ পানীটো আমি ৰখি থাকিলে কামবোৰ পেলাই ৰাখিব লাগিব বাচন ধুবলৈ ৰখি থাকিব লাগিব গা ধুব ৰখি থাকিব লাগিব সময়বোৰ আমাৰ এনেই যাব